অঁ হেল্ল' অ' হয় হয় অঁ কওকচান

অঁ ঠিক তেনেকুৱাকে আমি জাক জাকুৱা হিচাপেও ধৰোঁ অকলেও ধৰোঁ আৰু খেৱালী জাল মাৰোঁ তেনেকুৱাকে বিভিন্ন ধৰণৰ পদ্ধতিৰে ধৰা হয় মানে অঁ কেতিয়াবা আচ্ছা নিশ্চয় নিশ্চয় এইটো আপোনাৰ অসুবিধাৰ্থে জনাব আমাক খবৰ কৰিলে মানে বা ফোন কৰিব ফোন কৰি যেতিয়া আপুনি সময় পায় তেতিয়া গুচি আহিব আমি সময় উলিয়াই দেখাই দিম বাৰু আপোনাক যেনেকৈ ধৰা হয় আমি বা যেনেকৈ মাছ মাৰোঁ আপোনাক সকলোখিনি দেখুৱা হ'ব সেইটো আমাৰ এইয়াতে হেৰি কাষ্টমাৰ ওলাই যায় ওলালে মানে আমি বিক্ৰীও কৰোঁ আৰু যিমানখিনি হেৰি হয় আমি দুই এটাটো খাবও লাগিব খাব খোৱাও হয়

এইবিলাক আমি অলপ ইয়াত হেৰি জেগাতে হ'লে মানে আমি অকণমান কম পৰ্যায়তে ধৰোঁ কেজি হেৰি ডেৰশ টকা চিষ্টেমতে আমি ইয়াত দি থকা হয়

ঠিক আছে ঠিক আছে আহিব আপুনি ঠিক আছে